কিছুমান ধুনীয়াকে

তেনেকে শিকাওঁ ফুল

শিকাই মেলি মই ভন্টিহঁতক ধুনীয়াকৈ শিকাই যেনেকে শিকাওঁ তেনেকে শিকিছে পাগত বুলি ভাবোঁ মই নিজেও যদি কয় বোলে মই এখন অকলে

এনে ওচৰতে বহি তেহেঁতি ধুনীয়াকে আগতকে ধুনীয়াকে ব'ব পৰা হৈছে বৈ মেলি ধুনীয়াকে ফুলো বাচে